অঁ অঁ বন্ধু কি খবৰ মোৰো ভালেই মাহঁতৰ ভাল নহয় কি কৰি আছা চাহ তাহ খালা মই এই খাই বৈ হৈছে আৰু তাকে বোলো আমাৰ সত্ৰত বাৰ্ষিক পাতিছে ভাওনা এভাগ পাতিছে তাকে তাকে তোমাক বোলো নিমন্ত্ৰণ জনাইছোঁ ভাওনা তোমাৰ নৃসিংহ অৱতাৰ

ভাওনাত মানে তোমাক ভাওনাত নিমন্ত্ৰণ জনাইছোঁ আহিবা তুমি ঘৰৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ নহাকৈ নাথাকিবা সৰু ল'ৰা ছোৱালী নহয় ডাঙৰ মানুহেই ভাওনা তোমাৰ এইবাৰ আমাৰ ব'হাগত হ'ব ব'হাগৰ তোমাৰ বাইছ তাৰিখে বাইছ তাৰিখে অঁ মই ভাও লোৱা নাই মই বাঁহী বজাইছোঁ অঁ বাকী আমাৰ এনেকৈ দাদাহঁতে ভাও ছাও লৈছে মোন দাই কৃষ্ণ লৈছে তাৰ পাছত জান দাই লৈছে জয় জয় এনেকৈ আমাৰ তাৰ পাছত খুড়াই গীত গাব দোহাৰত বহিব মানে তাৰ পাছত মাহঁতো ঠিকে আছে নহয় আমাৰো ঠিকে আছে দেই ভাল ভাল ভাল মই এয়া ঘৰত চাহ তাহ খাই এনেই বিছনাতে পৰি আছো আৰু বাকী আগৰ ভাওনাখিনি গম পোৱাৱে আৰু আগতে কেনেকৈ পাতিছিলে আজিকালি পূৰা এইবোৰ আধুনিকত্ব আহি গ'ল আৰু লাইট চাইট নাছিলে তাৰ পাছত এইবোৰ এনেকৈ এইবোৰ বন্তি ছন্তি জ্বলাই এনেকৈ মাইকটো নাছিলেই আজিকালি আধুনিকত্ব হ'ল

তাকে মই বিশেষ অসুবিধা এটাত যাব নোৱাৰিলোঁ আকৌ তাকে মই বিশেষ কাম এটাত আছিলোঁ সেইটো কাৰণে ৰিছিভ কৰিব নোৱাৰিলোঁ আৰু মই যাবও নোৱাৰিলোঁ মই গম পাইছিলোঁ বাৰু তোমালোকৰ তাত ভাওনা আছিলে বুলি

বাকী এতিয়া তুমি ঘৰতে নে কি কিবা কাম বন কৰিছা নে কি অঁ অঁ মই এইয়া মুখা ছুখা বনাই আছো এনেকৈ নিজৰ খৰচ পাতি উলিয়াবলগীয়া হয় ডাঙৰ হ'লো যেতিয়া আৰু এটা মাহঁতকটো পইচা খুজিব নোৱাৰি ন তাকে অঁ শুনিছিলোঁ বাৰু হোৱাৰ কথা নাইকিয়া হ'ল নহয় চঙটোও নাইকিয়া হ'ল ভাওনাত ভাওনাৰ মাজত চং দিবই আৰু

নাইকিয়া হৈ গৈছিলে অঁ সেইটোৱে আহিছে আৰু অলপ মুখা বেছি আছো এতিয়া ৰাস আহিছে ৰাসৰ অৰ্ডাৰ আহিছে সুৰ বকাসুৰ এনেকৈ সুৰ বকাসুৰ ৰাসৰ অৰ্ডাৰ মোৰ তোমাৰ চেট এটাই অৰ্ডাৰ আছে সম্পূৰ্ণ সুৰ আছে বকাসুৰ তাতে কালীনাগ পুতনা চক্ৰপাত নাই নাই ভাওনাত মুখা ইউজ হ'ব বাকী চব কিছুমান কেৰেক্টাৰ আৰু হ'ব মানে মুখত মেকআপ কৰিব নৃসিংহ অৱতাৰ

ভাল লাগিব ভয়ো লাগিব ভাওনাখনলৈ আছে তুমি আমাৰ ঘৰত থাকিব লাগিব সেইদিনা খোৱা বোৱা কৰিব লাগিব অঁ অঁ ভাও মই নাইলোৱা মই বাঁহী বজাইছোঁ

শেষলৈকে আমাৰ আকৌ তোমাৰ সেইটো হেৰি অংকীয়াকৈ পাতিব অসমীয়াত নহয় মানে মাতৃভাষাত নহয় অংকীয়া পাতিব ভাল লাগিব ভাল লাগিব অংকীয়া আজিকালি নাইকিয়া হৈ গৈছে অঁ অংকীয়া অলপ বেলেগ ভাল লাগে ভাল লাগে

বাকী লগৰবোৰ চবৰে ভাল নহয় লগ পোৱা নাই বাৰু ইমানকৈ মানে চব বাহিৰে বাহিৰে গুচি গ'ল মইয়ো দুটামানক দুটামানক লগ পাওঁ তেনেকৈ চব কথা থাকে সিহঁতেও মুখা চুখা বনাই মুখা চুখা সিহঁতেও বনাই প্ৰাৰ্থ আছে মোৰ লগত তাৰ পাছত মনজিৎ এনেকৈ লগ খাম আৰু একেলগে ভালকৈ খানা এটা খাব লাগিব গোটেইকেইটাই

তাকে দুবছৰে হ'ল বাকী তোমাৰ পঢ়া শুনা কমপ্লিট হ'ল নে কি অঁ অঁ ঠিকে আছে ইনেই থাকিব নালাগে আজিকালি ইনেই থাকিলে লাভ নাই সেইটোৱে সেইটোৱে বাকী নহয় নহয় মই মুখা বনাবলৈ আৰম্ভ কৰিমহে এতিয়া মুখা তোমাৰ হনুমান এনেকৈ অৰ্ডাৰ আছে কিছুমান

বাহিৰা মানুহ অৰ্ডাৰ ডেল্হি যাব ডেল্হি

অঁ অঁ ষ্টুডেন্ট আছে এতিয়া বিছটামান আছে ষ্টুডেণ্ট নাই হেমচন্দ্ৰ গোস্বামী যে ডক্টৰ হেমচন্দ্ৰ গোম্বামী চিনি পোৱাই নহয় পদ্মশ্ৰী যে পাইছিলে তেওঁৱে আমাক শিকাই আৰু এতিয়া ৰাসৰ কামো তেওঁৰ আনদাৰতেই কৰি আছো আৰু এখন আছে তাতে মানে কি এই সত্ৰ একেখনেই তেওঁলোকেও বনাই আমিও বনাওঁ

ঠিক অঁ আহিবা আহিবা ৰাসত ভাল লাগিব গোটেইকেইজন লগ খাব লাগিব

বাকী আহিবা আৰু তুমি নাপাহৰিবা আকৌ খালী গৈ পায় ঠিক আছে ঠিক আছে সেইটো হয় বাৰু কাম বন থাকে

ফোন কল এটা কৰিম চিন্তা নকৰিবা মাক মাক লৈ আহিবা মাক দেউতাক

ঠিক আছে আৰু নিম নিম নিম মই সেই তেতিয়া সময় নাপালোঁ আকৌ আকৌ তোমালোকৰ তাত ভাওনা চাওনা পাতিব নে কি অঁ অঁ তেতিয়া মোক অঁ যেতিয়াই তেতিয়াই পাতিব তেতিয়াহ'লে তুমি মোক কল এটা কৰি দিবা ভাওনা পাতিলে ঠিক আছে বাকী বাকী আছো আৰু দেই ঠিকে আছে দিয়া তেতিয়া অঁ নাপাহৰিবা আহিবলৈ খালী আকৌ কৈছোঁ এবাৰ ঠিক আছে ঠিক আছে ঠিক আছে অঁ